পশুপালনৰ ক্ষেত্ৰত বিশেষকৈ মই কুকুৰা আৰু হাঁহহে ৰাখিছোঁ কিয়নো মোৰ এটা ডাঙৰেই মানে জোখৰ পুখুৰী এটাও আছে তাত মাছ পুহিছোঁ আৰু পুখুৰীৰ ওপৰতে মই হাঁহৰ চাং পাতি দিছোঁ মানে ঘৰ সাজি দিছোঁ তাত সিহঁতে সেই হাঁহখিনিয়ে মানে যিখিনি সিহঁত মল মূত্ৰখিনি ত্য়াগ কৰে সেইখিনিয়েই মাছে খায় তাতো ধৰক দানাখিনিয়ো হৈ গৈছে আৰু মুৰ্গী মই ত্ৰিছজনীমান ৰাখিছোঁ পোৱালীও আছে মানে সিহঁতে যিখিনি মানে উমনিত বহা আৰু পোৱালী থকাখিনি বাদ কৰি যিখিনিয়ে ধৰক কণী পাৰে সেইখিনিতে মোৰ বহুতখিনি মানে মই লাভৱান হওঁ সেইকাৰণে বিশেষকৈ এইখিনিত ইমান যত্নও ল'ব নালাগে সেইকাৰণে এইয়া পুহি বহুত লাভৱান হ'ব পাৰি